হয় ঘৰতটোতো আমাৰ ঘৰটো সৰু সুৰা অনুষ্ঠান যেনে এইবোৰ সকাম নিকামটোতো আয়োজন কৰাই হয় তদুপৰি যদি বিয়াৰ দৰে ডাঙৰ অনুষ্ঠান হয় তেন্তে আজিকালি দোকানত এনেকৈ পানীৰ কেন কিনিব পোৱা যায় সেই কেনৰ ব্যৱস্থা কৰি যোগান ধৰা হয় পানী কিন্তু গাঁৱৰ দৰে গাঁৱৰ পৰিৱেশত সেইবোৰ নাথাকিবও পাৰে গাঁৱত পুখুৰীৰ পানী বা ঘৰৰ পানী মটৰৰপৰাই মজুদ কৰি খোৱাৰ ব্যৱস্থা কৰা হয় আৰু সকাম নিকামত বিয়াৰ দৰে পানীৰ প্ৰয়োজন নহ'বও পাৰে নহয় সেইবাবে ঘৰৰ পানীৰপৰাই মজুদ কৰি ৰখা হয় বা পুখুৰীৰ পানী ফিল্টাৰ কৰিয়েই পানীৰ যোগান ব্যৱস্থা কৰা হয়